মই দুখ প্ৰকাশ কৰিছোঁ যে মোৰ কিছু কিছুদিনৰ আগতে মোৰ বন্ধুৰ পিতৃ মাতৃৰ মৃত্যু হয় সেই খবৰখিনি মই বহুত দুখ পাইছোঁ লগৰ বন্ধু এজনৰ পিতৃ মাতৃ হেৰাই গ'লে সেয়া বহুত দুখ লগা বিষয় আৰু মোৰ বন্ধুগৰাকী ওচৰলৈ ফোন কৰি মই তেওঁৰ সকলো তথ্য লৈ তেওঁ সকলো কথা সুধোঁ আৰু তেওঁ তেওঁলোকৰ ফালৰ পৰা তেওঁক মই মোৰ ফালৰ পৰা যিমান পাৰোঁ সিমান সহায় কৰিম বুলি আশ্বাস দিওঁ তেওঁৰ যি পিতৃ মাতৃ চৰকাৰী যি নথি পত্ৰ সঠিকভাৱে পঞ্জীয়ন হৈছেনে নাই সেই বিষয়ত মই তেওঁলৈ ফোন কৰি

আলাপ আলোচনা কৰোঁ আৰু তেওঁৰ যি পিতৃ মাতৃক হেৰুৱা দুখৰ শোকত ভাগি থাকিবও পাৰে সেই সময়ত যদি মই সংগ নিদিওঁ সেইটো হয়তো বহুত বেয়া কথা হ'ব গতিকে এই পক্ষত মই নিজেই তেওঁলৈ ফোন কৰি তেওঁৰ পিতৃ মাতৃৰ যি চৰকাৰীভাৱে মৃত্যু হোৱাৰ পিছত পঞ্জীয়ন হ'লনে নাই হোৱা সেই বিষয়ে জানিবলৈ মই তেওঁলৈ ফোন কৰোঁ আৰু তেওঁ যিহেতুকে সেই সময়ত বহুত ব্যস্ত থাকে মানুহ মৰাৰ পিছত যিহেতুকে বহুত ধৰণৰ কিবাকিবি

পূজা অৰ্চনা বা সকাম নিকাম আদি বহুত ব্যস্তনিৰ মাজেৰে পাৰ হ'বলগীয়া হয় দহ এঘাৰ দিনলৈকে সেই সেই হেতুকে তেওঁৰ চৰকাৰে যি পঞ্জীয়নভুক্ত কৰাৰ যি পিতৃ মাতৃৰ সঠিকভাৱে হ'লনে নাই হোৱা সেই বিষয়ত মই তেওঁক সকলো ফালৰ পৰা সহায় কৰিম বুলি আশ্বাস দিওঁ যিহেতুকে তেওঁ এজন মোৰ বন্ধু বন্ধুৰ খাতিৰত এইখিনি কৰাটো মোৰ কৰ্তব্য বন্ধুক যদি বন্ধুৱে সহায় নকৰে কোনে সহায় কৰিব মই তেওঁক ফোন কৰি তেওঁৰ যিবিলাক নথি পত্ৰ চৰকাৰী অফিচত গৈ নিজেই দুয়োজনে গৈ সঠিকভাৱে পঞ্জীয়ন কৰা হ'লনে নাই হোৱা মৃত্যু মৃত্যুৰ যি মৃত্যুৰ যি পঞ্জীয়ন সঠিকভাৱে প্ৰমাণ পত্ৰ দিয়া হ'লনে নাই হোৱা সেই বিষয়ত দুয়োজনে গৈ কথা পাতিম বুলি তেওঁক মই আশ্বাস দিছোঁ যিহেতুকে তেওঁ মোৰ বন্ধু বন্ধুৰ বন্ধুৰ খাতিৰত সহায় কৰিবই লাগিব তেওঁক মই আশ্বাস সেইটোৱে দিছোঁ যে তেওঁ

পিতৃ মাতৃ আছিল সেই পিতৃ মাতৃও নোহোৱা হ'ল তেওঁ এতিয়া বৰ অকলশৰীয়া তেওঁৰ পিতৃ মাতৃ একেলগে হেৰাই গৈছে সেইটো বহুত দুখৰ বেদনা থাকি গৈছে তেওঁক যিহেতুকে সেইটো সময়ত যদি মই বন্ধুৱে বন্ধুক সংগ নিদিওঁ তেতিয়া কোনে সংগ দিব সেই হেতুকে মই তেওঁক ফোন কৰি বাৰম্বাৰ তেওঁ পঞ্জীয়নভূক্ত হ'লনে নাই হোৱা সেই বিষয়ত মই বহুত কথা পাতোঁ আৰু তেওঁ কিছুদিনৰ পিছত তেওঁ যাম বুলি মোক আশ্বাস দিছে তেওঁ মোক এটা কথাই কৈছে যে সঠিকভাৱে পঞ্জীয়ন হ'ল নাই মই সেইটো মই বৰ বিশেষভাৱে গম পোৱা নাই যিহেতুকে তেওঁৰ বৰ অকলশৰীয়া তেওঁৰ ইমান এক্সপাৰ্ট নহয় সেই হেতুকে মই নিজেই ফোন কৰি তেওঁক যি পৰামৰ্শ দিব লাগে সেই পৰামৰ্শ দিছোঁ আৰু যি ভৱিষ্যতে যিখিনি কাগজ পত্ৰ বা অফিচিয়েল বা যি পিতৃ মাতৃৰ মৃত্যু সঠিকভাৱে পঞ্জীয়ন হ'লনে নাই হোৱা সেয়া মই তেওঁক নিজেই অফিচত গৈ নিজেই কৰি দিম বুলি আশ্বাস দিছোঁ তেওঁ যিহেতুকে মোৰ বন্ধু বন্ধু বন্ধুৰ খাতিৰত সেইখিনি কৰিবই লাগিব আৰু বন্ধুৱে যদি বন্ধুক সহায় নকৰে কি হ'ব মোৰ বন্ধু এজনে কি এটা ভাল বন্ধু বন্ধুৰ পিতৃ মাতৃ হেৰাই গৈছে যেতিয়া মোৰে পিতৃ মাতৃ সেই পিতৃ মাতৃক সন্মান কৰি মই তেওঁক সকলো সকলো নথি পত্ৰ সহায় কৰিম বুলি মই আশ্বাস দিছোঁ ফোনতে আশ্বাস দিছোঁ যিহেতুকে ওচৰতে যাব পৰা নাই সেই হেতুকে তেওঁ মোকো আশ্বাস দিছে যে তুমি আহিবা মই দুয়োটাই কথা পাতি অফিচত যাম বুলি সেই হেতুকে মই তেওঁক অফিচত গৈ দুয়োজনে অফিচত পিতৃ মাতৃৰ মৃত্যু মৃত্যুৰ সঠিকভাৱে পঞ্জীয়ন হ'ল নাই সেই কথা নিশ্চিত কৰিম বুলি তেওঁক মই আশ্বাস দিছোঁ